হেল্ল' হয় হয় কওকচোন হয় হয় হয় হয় অঁ হয় কৰিছিলোঁ তুমি কোনে কৈছা নো তুমি কোনে কৈছা অঁ তোমাৰ নামটো হয় হয় কোৱাচোন হয় হয় হয় হয় হয় হয় হয় হয় আমাৰ গাঁৱতে চাইছিলা গাঁৱতে চাইছিলা হয় হয় হয় হয় হয় হয় হয় হয় এইটো তুমি এতিয়া কিমান দিনত কৰিম বুলি ভাবিছা অঁ ধৰি লোৱা তুমি এমাহৰ পিছত বা দুমাহৰ পিছত ৰিহাৰ্ছেল কৰি আছে

হয় হয় পৰাটো পাৰিম তাৰোপৰি তোমাৰ ধৰি লোৱা এইটো খৰচা পাতি এইবিলাকৰ হিচাপ পত্ৰবিলাক কৰিব লাগিব আৰু হয় হয়

হয় হয় হয় লোৱাটো লগতে খোৱা বোৱাটো সুবিধা কৰি দিবা চাগে

অঁ

অঁ হয় হয় হয় এতিয়া মই ধৰি লোৱা কেনেকুৱা ধৰণৰ অভিনয় কৰিলে কৰিব লাগিব তাত অঁ অঁ পৰা যাব বাৰু

হয় হয় হয় হয় হয় হয় হয় আপুনি আগতে কেনেকুৱা কেনেকুৱা ধৰণৰ ধৰি লওক নাটক কৰিছিলে

আৰু তুমি এতিয়া এনেই পে'মেণ্টবিলাক কেনেকে দিয়া আকৌ এতিয়া এখন ধৰি লওক চিৰিয়লতে ধৰি লওক নাটক অভিনয় কৰিলে অঁ অঁ মানে তোমালোকে ধৰি লোৱা কেৰেক্টাৰ ওপৰত নিৰ্ভয় কৰিয়ে তোমালোকে হেৰিটো দিয়া নেকি পইচাটো অঁ অঁ অঁ অঁ মই এনেই ধৰি লওক কিমান দিনৰ পিছত তোমালোকৰ তালৈ যাব লাগিব অঁ তুমি কি বিলাক দিবা নেকি অহা যোৱা ভাড়াবিলাক তোমালোকে দিবা নেকি মই এতিয়া ধেমাজি পৰা গৈ কেনে তোমালোকৰ ডিব্ৰুগৰত নামি কেনে ডিব্ৰুগড়তে নামিব লাগিব মেইন ইষ্টেচনত অঁ অঁ নহয় মই গ'লে চুপাৰতে যাম অঁ অঁ হয় হয় হয় তুমি আমাৰ মোৰ কি বুলি কয় অভিনয় চোৱা কিমান বছৰমান হ'ল বাৰু মোৰ অভিনটো তুমি কিমান বছৰ হ'ল চোৱা অঁ অঁ অঁ হয় হয় হয় হয় মনত পৰিছে হয় হয় হয় হয় হয় অঁ অঁ হয় হয় হয় নিকি দৰ্শকে ভাল পালে আমাৰ কি ন দৰ্শকে ভাল পোৱাটোহে আমি কৰিব লাগে হয় হয় হয় আচ্ছা তুমি এটা কাম কৰিবা অঁ তুমি কেতিয়া মই যাব লাগে তুমি মোক ফোন কৰিবা খালি তুমি এটা কাম কৰিবা দেই তোমালোকৰ কমিটি মানুহবিলাকো কৈ দিবা দেই মই খালি এনেকে কৰিব যাওঁ মানে সিহঁতে মোক ভাড়া চাৰা দি লৈ যায় আৰু থাকি পলে যেতিয়া হ'লে সিহঁতি ৰুম ভাড়াও দিয়ে আৰু খোৱা বোৱাবিলাক চব দিয়ে হা অঁ শুনাচোন মোৰ ফোন এটা আহিছে তুমি অকণমান দেৰি পিছত কল কৰিবা দেই